হয় মই ভিডিঅ' গেমৰ বিষয়ে অৱগত আচলতে সৰুৰে পৰাই মই ভিডিঅ' গেমৰ লগত জড়িত জড়িত মানে কি খেলিবলৈ আৰম্ভ কৰিছিলোঁ আচলতে মোৰ দেউতাৰ এটা প্ৰিণ্টিং প্ৰেছ আছিলে গতিকে সৰুৰে পৰাই কম্পিউটাৰ মই দেখি আহিছোঁ আৰু প্ৰায় ছয় সাত বছৰ মানৰ পৰাই মই কম্পিউটাৰ চলাবলৈ শিকিছিলোঁ আৰু কম্পিউটাৰ চলোৱা মানে কি গেম খেলাই হৈছিলে বেছিকৈ আৰু মোৰ মনত আছে দেউতাৰ কম্পিউটাৰটোত তেতিয়া উইণ্ড'ছ এক্স পি অপাৰেট ছিষ্টেমটো আছিলে আৰু তাত এটা গেম আছিলে গেমটোৰ নাম আছিল পিন বল সেই পিন বল গেমটোৱে মোৰ জীৱনৰ আটাইতকৈ প্ৰথম উন্নত মানৰ ভিডিঅ' গেম বুলি ক'ব পাৰি আগতে মোবাইলতো কিছুমান গেম থাকিছিলে স্নেকছ বুলি তেনেকুৱা ধৰণৰ গেমো মই খেলিছিলো কিন্তু যিটো ভিজুৱেলি বা যিবোৰ দৃষ্টিগত ভাৱে যাৰ যিবোৰৰ গ্ৰাফিক্স যিবোৰৰ ভাল তেনেকুৱা ধৰণৰ গেমৰ ভিতৰত পিন বলে মোৰ সৰ্বপ্ৰথম গেম পিন বলৰ লগতে আৰু এটা গেম মোৰ মনত পৰিছে গেমটোৰ নাম হৈছে ৰ'ড ৰেছ সেইটো গেমত মটৰ চাইকলৰ ৰেছ হৈছিলে আৰু সেইটো গেম মই দিনৰ দিনটো খেলি থাকোঁ বুলি ক'লেও ভুল নহ'ব যেতিয়া মোৰ বয়স আঠ বা ন বছৰ আছিলে তেতিয়া মই প্ৰায় দিনৰ দিনটোৱে সেই গেমটো খেলি আছিলোঁ আৰু তাৰ লগতে আৰু এটা গেম আছিলে কম্পিউটাৰ গেম ইয়ে স্পৰ্টছৰ ক্ৰিকেট টু থাউজেণ্ড চেভেন গেম পাব্লিছ কৰা বা গেম নিৰ্মাণ কৰা কিছুমান কোম্পানী থাকে তাৰে এটা অন্যতম হৈছে ই এচ স্পৰ্টছ আৰু তাৰে এটা গেম হৈছে ই টু থাউজেণ্ড চেভেন আৰু এই গেমটো মই খেলি বহুত ভাল পাইছিলোঁ সৰুতে নিজকে শচীন টেণ্ডুলকাৰৰ ৰূপত ক্ৰিকেট গ্ৰাউণ্ডত দেখি এজন সৰু ল'ৰাৰ যিটো অনুভৱ হ'ব পাৰে সেইটো আপোনালোকে চাগে কল্পনা কৰিব পাৰে আৰু শচীন টেণ্ডুলকাৰ হৈ মই ক্ৰিকেট যেতিয়া চেঞ্চুৰী কোবাইছিলোঁ বা শতক যেতিয়া মই অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ তেতিয়া যিটো আনন্দ লাগিছিলে সেইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে সেই কেইটাই আছিলে মোৰ জীৱনৰ সৰ্ব প্ৰথম গেম ভিডিঅ' গেম কিন্তু বৰ্তমান যিবিলাক গেম আছে বিশেষকৈ মই ম'বাইল গেমৰ কথা কৈছোঁ সেইবোৰ গেম মই ইমান মই ভাল নেপাওঁ মই সঁচা কথা ক'বলৈ গ'লে ইমান ভাল নেপাওঁ তাৰে এটা গেম হৈছে পাবজি বা আজিকালি যিটোক বি জি এম আই বুলি কয় অঁ বেটেল ৰয়েল টাইপৰ গেম হয় সেই গেমটো মই ইমান ধৰণৰ ভাল নালাগে কাৰণ অবাবত সময় নষ্ট কৰা নিচিনা লাগে মোৰ আৰু বহুত আৰু যিবোৰ কিশোৰ কিশোৰীসকল আছে সেইসকলৰ মানসিকভাৱে অকণমান মানসিকভাৱে অকণমান অৱক্ষয়টো ঠিক শব্দ নহ'ব কিন্তু অলপ ক্ষতি কৰে বুলি মই ব্যক্তিগতভাৱে ভাবোঁ আৰু বহুত আপোনাৰ বহুত আপোনালোকৰ সময় নষ্ট হয় আৰু এনেকুৱা ধৰণৰ বাতৰিও মই আগতে পাইছোঁ যে কিছু সংখ্যক লোকে কিছুসংখ্যক ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকৰ লাখ লাখ টকা এনেকুৱা ধৰণৰ গেমত ব্যয় কৰিছে অবাবত ব্যয় কৰিছে আৰু পাছতহে মাক বাপেকে বা মাক দেউতাকে গম পাইছে এইটো কোনো কোনো ক্ষেত্ৰত এটা ভাল ভাল বস্তু বুলি সমাজৰ দৃষ্টিকোণৰ পৰা আমি ক'ব নোৱাৰোঁ ভিডিঅ' গেম ভিডিঅ' গেম হিচাপে থাকিলে ভাল হয় ভিডিঅ' গেম যেতিয়া এতিয়া নিচা হৈ যায় তেতিয়া সেইটো কাৰো কাৰণে ভাল হ'ব নোৱাৰে কোনো মানুহৰ কাৰণে ভাল নহয় আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা মাৰাত্মক ব্যাধিতকৈ কোনো কাৰণে কম নহয় কিন্তু মই নিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই ভাল পোৱা ভিডিঅ' গেমৰ ছিৰিজ কেইটা হৈছে জি টি এ ছিৰিজ নেক্সট স্পেইনৰ ছিৰিজ এটা আছিলে গেমৰ ছিৰিজ আৰু ফাৰকাই বুলি এটা ছিৰিজ আছিলে গতিকে সেইকেইটা খেলি মই ভাল পাওঁ আৰু মনোৰঞ্জনৰ কাৰণে দিনটোৰ আধা ঘণ্টা বা এঘণ্টা আমি ভিডিঅ' গেমত দিব পাৰোঁ ভিডিঅ' গেম খেলিব পাৰোঁ কিন্তু তাতকৈ বেছি তিনি চাৰি ঘণ্টা বা পাঁচ ঘণ্টা আমি যেতিয়া নিতৌ ভিডিঅ' গেম খেলিম তেতিয়া প্ৰকৃত যিখন পৃথিৱী আছে তাৰ লগত আমাৰ যিটো কানেকচন বা যিটো আমাৰ প্ৰকৃতিৰ বস্তুবোৰৰ লগত আমাৰ যিটো সামঞ্জস্য আছে সেইটো আমাৰ হেৰাই যোৱা নিচিনা মোৰ অনুভৱ হয় কাৰণ এটা সময়ত ময়ো আসক্ত আছিলোঁ বুলিয়ে ক'ব লাগিব মই চাৰি পাঁচ ঘণ্টা ম'বাইল গেম কলব বিউটি বুলি এটা ম'বাইল গেম আছিলে সেইটো খেলিছিলোঁ আৰু এমাহ দুমাহ মান মোৰ প্ৰায় আসক্তিয়ে হৈ গৈছিলে কিন্তু পাছত গৈ পেলাই মই নিজে বুজি পালোঁ যে এইটো মোৰ এটা আসক্তি হৈছে আৰু নিজৰ ফালৰ পৰা মই এইটো চেষ্টা কৰিলোঁ যে ইমান মই গেম নেখেলোঁ তেতিয়াৰ পৰা মই মোবাইল গেম ইমান খেলা নাই কিন্তু যিসকল মোতকৈ সৰু ল'ৰা ছোৱালী তেৰ বছৰে হওক বা চৈধ্য বছৰৰ ল'ৰা ছোৱালী সেইসকলেতো গম নেপায় তেওঁলোকৰ কাৰণে এইটো এটা চেলেঞ্জ হয় এটা এটা এটা পৰ্বত হয় যিটো তেওঁলোকে আৰোহণ কৰিব বিচাৰিছে আৰু তেওঁলোকে আৰোহণ নকৰালৈকে নিজকে যোগ্য বুলি ভাবি নোতোলে যোগ্য বুলি নাভাবে কাৰণ তেওঁলোকৰ লগৰ সকলেএইটো কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে নাই পৰা আৰু কোম্পানীসকল কোম্পানীবোৰে এইটো বস্তুকে এইটো দুৰ্বলতাকে তেওঁলোকৰ তেওঁলোকৰ মানে লাভ আহে লাভ হিচাপে লয় আৰু তেওঁলোকে নিজৰ উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰে তেওঁলোকৰ দুৰ্বলতাটোক গতিকে চৰকাৰেও এই ক্ষেত্ৰত অকণমান হস্তক্ষেপ কৰিব লাগে আৰু গেমক গেম হিচাবে ৰাখিবলৈ দিব লাগে গেমক কেতিয়াও আসক্তি বা কোনো মানুহক আসক্ত কৰিব পৰা একো একোটা যন্ত্ৰলৈ পৰিণত কৰিবলৈ দিব নেলাগে গেম মই সদায় ভাল পাওঁ সৰুৰে পৰা ভাল পাওঁ সৰুৰ পৰাই খেলিছোঁ আৰু সকলোৱে যাতে ধনাত্মক দিশটোক গ্ৰহণ কৰিবলৈ পাৰে তাৰে মই কামনা কৰিম ধন্যবাদ